হয় মই লখিমপুৰ জিলাৰ শিমলুগুৰিৰ এজন স্থায়ী বাসিন্দা মই সৰুতে এখন ওচৰৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰপিছত শিমলুগুৰি হাইস্কুলত পঢ়ি হাইস্কুল শিক্ষা গ্ৰহণ কৰি কলেজীয়া শিক্ষা ওচৰৰে এখন কলেজত শিক্ষা গ্ৰহণ কৰি হায়াৰ চেকেণ্ডেৰি পাছ কৰি তাৰপিছত মই এখন প্ৰাথমিক স্কুলত বহুত দিন খ খাতিছিলোঁ স্কুলখন চৰকাৰে নল'লে তাৰপিছত মই কিছুমান সৰু ব্যৱসায়ত ব্যৱসায় কৰিছিলোঁ তাৰ ভিতৰত মই হাৰ্ডৱেৰ দোকান সৰুকৈ এখন খুলি কিছুমান পাইপৰ কামো মই ধৰিছিলোঁ ইলেকট্ৰিচিতি কামো কৰিছিলোঁ তাৰ ভিতৰত মই খেতিটোও কৰিছিলোঁ কিছুমান খেতি মই ঘৰতে শাক পাচলিৰ পৰা ধৰি অন্যান্য খেতিও কৰিছিলোঁ আৰু মই নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন লৈছিলোঁ ৰাতিপুৱাৰ পৰা ৰাতিপুৱা শুই উঠি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন কৰিছিলোঁ এনেদৰে মই মোৰ নিজৰ পৰিয়ালটো সাধাৰণ মানুহ হিচাপে সুখ দুখৰ মাজত জীয়াই আছোঁ